হেল্ল' অঁ হয় মোক মানে এটা পি জি লাগিছিলে আপোনাৰ পি জি আছিল নেকি বাৰু এক্সোৱেলি মই ইয়াতে কটনত এড্মিশ্বন লৈছিলোঁ চৌ ইয়াতে ওচৰ পাঁজৰতে মই পি জি এটা বিচাৰি আছিলোঁ এক্সোৱেলি মোক নাম্বাৰ আপোনাৰ নাম্বাৰটো মোক দিলে এজনে দিলে সেইকাৰণে মই আপোনাৰ নাম্বাৰটোত ফোন কৰিলোঁ আচ্ছা চিংগল নাই মানে আচ্ছা এনেই আপোনালোকৰ ৰেণ্টবোৰ কেনেকুৱা কওকচোন বাৰু

হয়

অঁ হয় হয় হয় আচ্ছা আচ্ছা এনে আপোনালোকৰ খানাৰ মেন্যুটো কেনেকুৱাধৰণৰ বা মানে লাইক মাছ মাংস বা এনেকুৱা কেতিয়া কেতিয়া দিয়ে এনেকুৱা ক'ব পাৰিব নেকি অকণমান

অঁ

হয় এনেই বাৰু পি জিত মানে সোমোৱা বা ওলোৱা কিবা এনেকুৱা ধৰণৰ কিবা ৰোল ৰেগুলেশ্বন কিবা আছে নেকি আপোনালোকৰ

ঠিক আছে আপোনাৰ পি জিৰ এড্ৰেছটো জনাবচোন বাৰু মই এক্সোৱেলি মই গাৰ্জেনক লৈ আহিব লাগিব দেখুৱাবৰ কাৰণে এড্ৰেছটো জনালে মই তেতিয়া আহিব পাৰিম বা আপুনি মোক এইটো নাম্বাৰত হোৱাট্ছএপতো এড্ৰেছটো দি দিব পাৰিব ঠিক আছে বাৰু দিয়ক অঁ মোৰ নামটো ৰুপম দত্ত হয় ঠিক আছে বাৰু দিয়ক বাৰু